আমাৰ গাঁৱত চৰিবলৈ বহুত ধুনীয়া পথাৰ আছে বহুত ভাল ভাল ঘাঁহ বনেই গজি থাকে দল আছে দলঘাঁহ অৱশ্যে গৰুৰ কাৰণে বহুত উপকাৰী দলঘাঁহ খালে মানে গাখীৰ বহুত ওলাই আমাৰ ইয়াত দলনি আছে মুঠতে গৰুৱে খাব পৰা উপযোগী ঘাঁহ বনবোৰেই আছে বেয়া বতৰত প্লাষ্টিক পানীৰ অভাৱ আদিৰ কাৰণে আমাৰ গৰুবিলাকৰ একো সমস্যা আমি হোৱা দেখা নাই বিশেষকৈ এইবিলাক সমস্যা চহৰ অঞ্চলত দেখা যায় চহৰ অঞ্চলৰ গৰুবিলাকে য'ত ত'ত পৰি থকা লেতেৰা প্লাষ্টিক এইবিলাক খাই বহুত বেমাৰত বেমাৰ হয় নিশ্চয় আৰু আমাৰ ইয়াতো বহুত সমস্যা দেখা নিদিয়া নহয় বতৰৰ সালসলনিৰ কাৰণে ধৰক গৰু ম'হবিলাকৰ গাত বসন্ত ৰোগে দেখা দিয়ে আৰু চকু বগাও পৰে গৰুবিলাকৰ আৰু ধৰক খুৰা ফটাটো বিশেষ সমস্যা আৰু অৱশ্যে আমাৰ সেইবিলাক সমস্যা সমাধান গাঁৱলীয়া দৰৱতে ঠিক হয় তথাপিও কেতিয়াবা বহুত গৰু ছাগলীও মৰা দেখা যায় আৰু ডক্টৰৰ পৰামৰ্শও লওঁ তথাপিও গৰুবিলাকক কেতিয়াবা বচাব পৰা নাযায়